অ' মই নগেন মেধিয়ে কৈছো কোবা গাঁৱৰ পৰা মোৰ কাইলৈ এনেকৈ ঘৰত জন্মদিন এটা আছে তাৰ কাৰণে মানে ৰান্ধিবৰ কাৰণে মানুহ এজনী লাগিছিলে মই আগতে মানে এজনক কৈছিলো তেওঁ নোৱাৰিম বুলি কোৱা কাৰণে তোমাৰ ওচৰলৈ আহিলো গতিকে তুমি পাৰিবা নেকি এইটো কোবা গাঁৱৰ এই নামঘৰৰ ওচৰতে অ' আইটেম ভাত হ'ব আৰু প'লাও হ'ব মাংস হ'ব মাছ হ'ব আচ্ছা পইচাটো এনেই কিমান ল'বা অ' আৰু লগত এনেই মানুহ কিমান আহিব অ' তেতিয়া হ'লে হ'ব কাইলৈ আ অ' কাইলৈ আঠটা মানত আহিলে হ'ব

অ' মালটো যিখিনি বনোৱা মানে ইনষ্ট্রুমেণ্ট সেইখিনিটো আনিবই লাগিব কিবা গাড়ী চাড়ী লাগিব নেকি নে কিবা গাড়ী চাড়ী লাগিব নেকি